সাংস্কৃতিক উৎসৱ আমিতো চবেই পালন কৰোঁ ফাৰ্ষ্ট মই বিহুৰ কথা ক'ব গৈছোঁ বিহু আমি বহাগ বিহু কাতি বিহু মাঘ বিহু গোটেইকেইটা বহুত ধুনীয়াকৈ পালন কৰোঁ বহাগ বিহুত আমি সাতদিনে মানে ধুনীয়াকৈ কাপোৰ পিন্ধি আমি ঘৰে ঘৰে নাচিব যাওঁ আৰু যি আমি দিনৰ মানে ৰাতি ৰাতিলৈকে মানে আবেলি ওলাই যাওঁ ধুনীয়াকৈ ৰাতি আহি পাওঁ অহাৰ পাছত যি আমি পইচা পাওঁ সেইটোৰে আমি ধুনীয়াকৈ খানা এসাঁজ খাওঁ একদম সাত দিনৰ পিছত সেইটো এটা বিৰাট আনন্দ আমাৰ লগতে আমাৰ ইয়াতে গছৰ তলতো বিহু হয় য'ত একদম ধুনীয়াকৈ আমি বিহু চাব যাওঁ বহুত ওচৰে পাঁজৰে বহুত জেগাত আৰু বহুত বিহু হয় য'ত আমি ধুনীয়াকৈ সদায় সদায় আমি ওলাই ওলাই কিনে চাব যাওঁ বহুত ফাংচনো হয় কিবা কিবি তাৰ পিছত আমি কাতি বিহুতো আমি সদায় ঢাপ বনাওঁ ধুনীয়াকৈ এইবিলাক গোলাপ ফুল ধুনীয়াকৈ ডিজাইন কৰি কৰি আমি ঢাপত লগাই লগাই আমি কাতি বিহু পালন কৰোঁ লগতে মাঘ বিহুতো মায়ে বহুত কিবা কিবি বনায় লগতে এইবাৰ বিহুত ময়ো বনাইছিলোঁ নাৰিকলৰ লাৰু তিলৰ লাৰু নাৰিকল পিঠা বাৰু পিঠা বাৰু মই ইমান নবনাওঁ মায়েই বনায় বেছিকৈ নাৰিকলৰ চিৰা বনাইছিলোঁ মই এইবাৰ তো এনেকৈয়ে আৰু আমি মাঘ বিহু ভালকৈ উৰুক উৰুকা দিনাখনো আমি ভালকৈ খাই মেলি সেনেকৈ বহুত খানা বনাওঁ আমি যিহেতু গাঁৱতে থাকোঁ তো গাঁৱলীয়া খানা চব বনাওঁ এফালৰ পৰা বনাই কিনি আমি গোটেইখিনি ধুনীয়াকৈ সেয়া পালন কৰোঁ বিহু লগতে ইয়াৰ লগতে আমাৰ গাঁৱত ভঠেলি হয় আৰু ম'হ যুঁজো হয় যিবিলাক আজিকালি ইমান পোৱা নাযায় আৰু যিহেতু মোৰ গাঁও বগৰীআটী গতিকে আমাৰ ওচৰতে বেলশৰ আছে য'ত দুৰ্গা পূজা বিৰাট ডাঙৰকৈ হয় য'ত ম'হ বলি দিয়া হয় এইটো এনেই সাধাৰণতে ইমান জেগাত দিয়া নহয় কিন্তু মানে আমাৰ বেলশৰত এইটো মানে বহুত নাম থকা আৰু আৰু ইয়াৰ ইয়াৰ উপৰি আমাৰ নলবাৰীত ৰাস হয় বাকী গুৱাহাটীৰো কিছুমান জেগাত ৰাস হয় বুলি শুনিছোঁ কিন্তু ইমান আমি যা যোৱা নাযায় যিহেতু আমাৰ ওচৰতে নলবাৰীত ইমান ডাঙৰ ৰাস হয় ৰাসততো এইবাৰতো হেমা মালিনীও আহিছিলে হেমা মানিনী আহোঁতেও আমি চাব গৈছিলোঁ এই বিৰাট ফূৰ্তি আৰু ৰাস আহিলে আমি চবতে উঠোঁ এইবিলাক চাৰ্কাচত যাওঁ যাই পেনি সেইবিলাকত উঠোঁ সেইবিলাক ভাল লাগে আৰু ভাল লগা পৰিৱেশ আৰু সেনেকুৱাই আৰু ৰাসতো বিৰাট ভাল লাগে আৰু বাকী আপোনাৰ আৰু আৰু লক্ষী আমাৰ গাঁৱত লক্ষী পূজা হয় বিৰাট ডাঙৰকে লক্ষী পূজা হয় আৰু লগতে কালী পূজাও হয় দেৱালীও বহুত ডাঙৰকে পালন কৰোঁ একদম কলপুলি পুতোঁ কলপুলি পুতি চাকি দিওঁ সেইটোও এটা বিৰাট ভাল লগা লগতে ৰাতিখন আমি কালি পূজাও চাব যাওঁ আৰু তেনেকুৱাই আৰু লক্ষী পূজাটোও আমি ভালকে মানে ওচৰতে বহুত ডাঙৰকে লক্ষী পূজা হয় আৰু সেয়াই আৰু কাতি বিহুৰ দিনাখনো আমি সেয়া চুৰ কৰিব যাওঁ যোনটো বহুত জেগাত নাথাকে আমাৰ গাঁৱত এইটো আছে মানে বাহিৰত আমি ধুনীয়াকৈ দিওঁ আৰু কলপাত পাৰি পাৰি আমি ধুনীয়াকৈ কিবা কিবি দি থৈ দিওঁ তাত বুট কল এনেকুৱা যিটো আমি ৰাতি ৰাতি মানে বহুত আহি কিনি চুৰ কৰে কিবা কৰে সেইটো কালচাৰো আমাৰ মানে গাঁৱত আছে আৰু তেনেকুৱাই আৰু মানে পালন কৰোঁ